অঁ বাইদেউ হেৰি ভাত খালে অঁ পিঠা খুন্দিছে নাই অঁ অহ্ দেৰিকৈ খুন্দিব এই কি ক'ব আৰু মই পিঠা খুন্দি আনিলোঁ নহয় তাপা এতিয়া মোৰ চাউলখিনি আজি পানীয়ে নাখালেনে কিয়েনে পিঠাবোৰ উঠা নাই নহয় তিলপিঠা ভাগি ভাগি গৈছে তাকে কি কৰিম বাৰু এতিয়া মোৰ উপায়ে পোৱা নাই পিঠাগুড়িখিনি

অঁ অঁ অঁ মোৰ মানে একদম মাথাটো গৰম হৈ গৈছে নহয় পিঠাখিনি নুঠা দেখি বা হেৰি বিহুত আহিব আকৌ এপাক অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাকে অঁ অঁ অঁ অঁ অঁ মই হেৰি জলপানকেইটা খুন্দি লওঁ

অঁ আপোনালৈও শুভেচ্ছা থাকিল অঁ অঁ ধন্যবাদ অঁ অঁ